বিদ্য়ুত কটাৰ পৰা জীৱনত বহুখিনি অসুবিধাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু দিনত যিমানখিনি পৰিমাণৰ বিদ্য়ুতৰ প্ৰয়োজন তাৰ তুলনাত যথেষ্ট কম বিদ্য়ুত থাকে গতিকে যিদৰে আমি ঋতুৰ কথা যদি চাবলৈ যাওঁ গ্ৰীষ্ম ঋতুত বিদ্য়ুত কটাৰ পৰা মানুহৰ যথেষ্ট অসুবিধা হয় কিয়নো গ্ৰীষ্মকালত গৰমৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে মানুহে ফেনৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু সেই ফেন কেৱল মাত্ৰ বিদ্য়ুতৰ যোগেদিহে চলে আৰু বিদ্য়ুত যদি নাথাকে সেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহৰ অসুবিধা হয় আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ ঘৰত চলা বৈদ্য়ুতিক যিবিলাক বস্তু সেই বস্তুবিলাকৰো চলাত অসুবিধা হয় যিদৰে আমি যদি চাবলৈ যাওঁ মোবাইল ফোনৰ যিটো ব্যৱহাৰ সেই মোবাইল ফোনৰ ব্যৱহাৰ বিদ্য়ুত নেথাকিলে মোবাইলৰ যদি চাৰ্জ নাথাকে তেন্তে যথেষ্ট অসুবিধাত পৰিবলগীয়া হয় ইয়াৰ লগতে আমি ঠাণ্ডাৰ দিনত বাচোন ঠাণ্ডাৰ দিনত পানী গৰম কৰাৰ পৰা আদি কৰি বিভিন্ন কামত বিদ্য়ুতৰ ব্যৱহাৰ কৰোঁ ইয়াৰ লগতে আজিকালি দিনত বৈদ্য়ুতিক শক্তিৰ দ্বাৰা ৰন্ধা বঢ়া কাৰ্য্যও সম্পন্ন কৰা হয় সেই ৰন্ধা বন্ধা ৰন্ধা বঢ়া কাৰ্যটোত ব্যাঘাত জন্মে যদিহে বিদ্য়ুত নাথাকে তো সেই গতিকে বিদ্য়ুত নাথাকিলে বিভিন্ন ক্ষেত্ৰত মানুহৰ অসুবিধা হোৱা পৰিলক্ষিত হয় আৰু মানুহৰ জীৱনটো যিদৰে ব মানে খোৱা বোৱা বা পানী অবিহনে থা থাকিব নোৱাৰে বা আগুৱাই যাব নোৱাৰে ঠিক সেইদৰে বিদ্য়ুতৰ অবিহনেও মানুহৰ চলা ফুৰাত বা দৈনিক জীৱন যাপনত অসুবিধাৰ সৃষ্টি হয়